নদীত মাছ আমাৰ বিভিন্ন প্ৰকাৰে ধৰা হয় যেনে ধৰক আমি লাঙিত ধৰোঁ খেৰালি পৰা ধৰোঁ আৰু নদীত জেং দিয়ে আৰু জেং দি জেংডালৰ পৰা জেং উঠাই পাৰলৈ আনোঁ আমি মাছখিনি তেনেধৰণে ধৰোঁ আৰু কম মাছ হ'লে আমি মাছখোৱা বজাৰতে বিক্ৰী কৰোঁ কিন্তু যদি সৰহ মাছ হয় আমি ধেমাজি বজাৰতো আমি লৈ যাওঁ আৰু বেপাৰীও আহে বেপাৰীও আমাৰ ডাঙৰ ডাঙৰ মাছবিলাক আমি বাহিৰলৈ পঠিয়াই দিওঁ বাহিৰলে পঠিয়াওঁ ধেমাজিৰ পৰা বেপাৰী আহে বেপাৰীক আমি দি দিওঁ